হেল্ল' শইকীয়া ফাষ্টফুড অ' মই এই অৰ্ডাৰ এটা দিছিলো অলপ আগত মই এটা বস্তু থাকি গ'ল এড কৰি দিয়কচোন মোক ৱাটাৰ মিল্ক তিনি বটল জুইচ দুবটল আৰু স্প্রাইট চাৰি বটল দিব হা অ' ঠিক আছে